মোৰ ভালপোৱা খেল বুলিলে মই লুকা ভাকুৰ কথা ক'ব বিচাৰোঁ যি স্থানীয় খেল হয় আমি সৰুকালত লুকা ভাকু খেলিছিলোঁ লুকা ভাকু খেলি যথেষ্ট আনন্দ লাগে দুজনেও খেলিব পাৰি কিন্তু সাধাৰণতে বহুত ল'ৰা ছোৱালী মিলি যেতিয়া আমি লুকা ভাকু খেলোঁ তেতিয়া যথেষ্ট ভাল লাগে লুকা ভাকু খেলিবলৈ হ'লে কি কৰা হয় যে এজনক নিৰ্বাচন কৰি লোৱা হয় যিজনক বেলেগ দলটোৰ বাকীসকল লুকাবগৈ লাগে আৰু এজনে চাব লাগে আৰু সেইজনক এটা নিৰ্দিষ্ট সময় দিয়া হয় একৰ পৰা দহলৈকে আমি নম্বৰ গাব পাৰোঁ সেই সংখ্যা গোৱাৰ পাছত যেতিয়া দহ হৈ যায় তেতিয়া তেওঁ গৈ পেলাই আন বাকীসকলক লগৰ বন্ধুসকলক চাবগৈ লাগে আমি সেই খেল খেলোঁতে ঘৰৰ নিজৰ চৌপাশৰ ভিতৰতে বিভিন্ন ঘৰৰ পিছফালে হওক বা আগফালে হওক দুৱাৰ চুকতেই হওক তেনেধৰণ ধৰণেৰে বা ভঁৰালতেই হওক তেনেধৰণে বেলেগ বেলেগ জেগাত লুকাইছিলোঁগৈ আৰু কেতিয়াবা ৰাস্তালৈ গ'লেও আমি গছৰ তলত বা যিকোনো গছৰ কাষত যদি আমি লুকাব পাৰোঁ ডাঙৰ গছৰ তলত আমি আনে নেদেখাকৈ লুকাইছিলোঁ আৰু সেইদৰে খেলিলে যথেষ্ট আনন্দ লাগে যেতিয়া খেলুৱৈজনে বাকী খেলুৱৈসকলক বিচাৰি ফুৰে আৰু নাপায় বিচাৰি তেতিয়া সেই পৰিৱেশটো যথেষ্ট আমোদজনক হয় আৰু তেতিয়া কি হয় যে আৰু যেতিয়া বিচাৰি পায় যিজনক প্ৰথম বিচাৰি পায় লুকাই থকা যিজনক বিচাৰি পায় সেইজনে আকৌ পিছৰ খেলুৱৈসকলক পিছ সেইজনে আকৌ বিচাৰিব লাগে বাকী খেলুৱৈসকলক তেনেদৰে ইটোৰ পিছত সি সিটোৱে খেলি খেলি গৈ থাকিব লাগে এজন এজনে আৰু যিজন কেতিয়াও ধৰা নপৰে সেইজন আটাইতকৈ খেলখনৰ ভিতৰত আটাইতকৈ তেওঁক সকলোৱে শলাগ লয় তেওঁ জিকি যায় খেলখনত সাধাৰণতে হৰা জিকা বুলি ইমান প্ৰশ্ন নাই এইখন খেলত এইখন খেলত আমাৰ সকলোৰে আমোদ ল'বৰ কাৰণে আনন্দ ফূৰ্তিৰ কাৰণেই খেলা হয় আৰু মই সাধাৰণতে খেল খেলি বেছি ভাল পাওঁ চোৱাতকৈ মই চাওঁ কিন্তু মই খেলিবলৈ পালেই খেলি থাকোঁ